দাদা মই আপোনালোকৰ তাত ছোৱালীজনীৰ জন্মদিন উপলক্ষে কেক এটা অৰ্ডাৰ কৰিছিলোঁ কেকটো ইমান পে বেয়া পেকেজিং কৰিছে যে কেকটো ইতিমধ্যে ভাগি চিগি শেষেই এতিয়া মই ছোৱালীৰ জন্মদিনত কেনেকৈ এইটো কাটিবলৈ দিওঁ আপোনালোকে এতিয়া নতুন এটা কেক দিয়ক নহ'লে তাৰ সলনি পইচাকে দিয়ক